মই এতিয়া ব্যৱহাৰ কৰি থকা মোবাইলটো হ'ল চামচাং গেলেক্সি থাৰ্টিন প্ৰ' আৰু এইটোৰ আপোনাৰ কেমেৰাৰ কোৱালিটী বহুত বহুত বেয়া কিন্তু বেটেৰী কোৱালিটী বহুত ভাল এদিন চাৰ্জ দিলেই তিনি দিনমান চলে আৰু